হয় আমাৰ ধৰ্মটো ধৰ্মীয় উৎসৱসমূহৰ লগত খাদ্য সামগ্ৰী জড়িত হৈ আছে পিঠা পনা দৈ চিৰা মুড়ি সান্দহ গুৰি ইত্যাদি আৰু বিশেষ ধৰণৰ খাদ্য সামগ্ৰী হৈছে আমাৰ ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা ধৰ্মীয় অনুষ্ঠানত যেতিয়া আমাৰ নাম প্ৰসংগ কৰে তেতিয়া আমাৰ পায়স প্ৰসাদ মিঠৈ আদি ব্যৱহাৰ কৰে

আমাৰ ভাদ মাহত ভাত পিঠা দিয়া হয় ভাত পিঠা খাই সকলোৱে সেয়াই আমাৰ খাদ্য সামগ্ৰী